আমি বেছিভাগ পথাৰত ৰাতিপুৱা পাঁচটাৰপৰা সাতটা আঠটালৈকে থাকোঁ তাৰ পিছত হাল বোৱাটো হ'লে গৰু খুলি মেলি অন্য ঠাইলৈ লৈ যাওঁ ঘাঁহ খোৱাবলৈ এনেকৈ ধৰি লওক দহটা এঘাৰলৈকে থাকোঁ কেতিয়াবা বাৰটলৈকে থাকোঁ কেতিয়াবা দুটালৈকে থাকোঁ এনেকৈ আকৌ স্বাস্থ্যৰ ক্ষেত্ৰত কৃষিৰদ্বাৰা মানে খেতিত আমি যেনেকৈ ধান কটা হোৱা পিছত অন্য চিজনত আলু খেতি কৰোঁ চব্জি খেতি কৰোঁ ফলমূলৰ খেতি কৰোঁ আলু খেতি গাজৰ খেতি মূলা খেতি শাক পাচলি আদি কৰি সেইবিলাকৰপৰা লাভৱান হৈছোঁ আৰু